ফোন এটা কিনিছিলোঁ কেইদিনমানৰ আগত ইমান বেয়া পাইছোঁ ফোনটো চাৰ্জ দিলেও ভালকে নলয় ফুল চাৰ্জ হোৱা পিছতো সোনকালে আদায় হৈ থাকে কেমেৰা কোৱালিটী কি কম ইমান বেয়া ফটোখন মাৰিলেও ফাটি ফাটি যায় চাৰ্জ দিবই নোৱাৰি ফোনটো একদম গৰম হৈ যায় ফোনটো ইমান হেং হয় কিবা এটা ছাৰ্চ কৰিলেও ঘূৰিয়েই থাকে ঘূৰিয়েই থাকে একো চলাবই নোৱাৰি ফোনটোত নেটো নাপায় ভালকে ইয়াৰ উপৰিও নেট ভইচটোও ইমান ফটা ফটা আহে